মই বাগিচাখনত ৰুবৰ বাবে গছবোৰ নাৰ্চাৰিৰ পৰা আনোঁ কিছুমান গছ আকৌ খুবেই প্ৰয়োজনীয় হৈ যায় নহয় শুকলতিটো ডায়বেটিছৰ কাৰণে খুবেই ভাল শুকলতি আনোঁ আৰু উৎসবোৰ যেনেকে মই গোবৰ আনোঁ ওচৰতে গোহালি ঘৰ আছে গোবৰখিনি আনিকেনে শুকুৱাই থওঁ তাৰপাছত কেচুঁমতা সাৰ আছে কেঁচুমতা সাৰো দিওঁ অকণমান আকৌ ঘৰৰ শাক পাচলি যেনেকে যেতিয়া জাবৰ হয় জাবৰখিনি মই পচাইকেনে থৈ দিওঁ সেখিনিও সাৰ হিচাপে ব্যৱ ব্যৱহাৰ কৰোঁ গছ গছনিবোৰ ডাঙৰ হ'বৰ কাৰণে